শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে মই ইমান ভালকে নেজানো জানো মানে যিমানটো কিছুমান কথা জানো যিটো মানে শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিলে পইচাটো কেতিয়াবা প্ৰফিটত যায় কেতিয়াবা লচ হয় আমাৰ এই কিছুমান ডিজিটেল এপ আছে ধৰক শ্বেয়াৰ মাৰ্কেটৰ বাইন'ম' গ্ৰ' আপ ষ্টক্স সেইবোৰ হৈছে আমাৰ মানে বাহিৰৰ দেশৰ আমাৰ ভাৰতৰ নহয় আমাৰ যিখিনি পইচা পাই আছে বাহিৰৰ দেশেই পাই আছে আমাৰ ভাৰতে একো পোৱা নাই তো বিপদজনক বুলি বুলিতো মই নাভাবোঁ মই আজিলৈকেতো ইনভেষ্ট কৰা নাই ভালকে মই মানে ধৰক শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে মানহ নাজানোঁ যিমানটো জানো কিছুমান কিছুমান কথা আৰু